মোৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰী স সকলে মানে বেছিভাগেই এই পলিটিকেল ছায়েঞ্চ বা ছা বা গণিত বা সমাজ বিদ্য়া বা ফিজিক্স বা কেমিষ্ট্ৰি এই ক্ষেত্ৰত ডিগ্ৰীটো লাভ কৰিছে আৰু আমাৰ বঙাইগাঁও জিলাত অকল মানে ডিগ্ৰী বা এনে প'ষ্ট গ্ৰেজুৱেশ্যন মানে মাষ্টাৰ্ছ পঢ়াৰে স্কোপটো আছে আৰু বেলেগ মানে তাতকৈ বেছি হায়াৰ স্কোপটো ইয়াত নাই বঙাইগাঁৱত নাই সেইকাৰণে মই আৰু যিহেতু আমি অসমত থাকোঁ অসমত কটন কলেজৰ এটা ভাল ভাল নাম আছে সেইটোৰ কাৰণে মই মোৰ বঙাইগাঁও জিলাৰ পৰা মুভ হৈ এই কটনত আহিলোঁ পঢ়াৰ কাৰণে মই ৰাজনীতি বিজ্ঞান ভাষা শাখাত এতিয়া ডিগ্ৰী কৰি আছোঁ আৰু আমাৰ চাবলৈ গ'লে বেছিভাগ বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে এই ছ'চিয়েল ছায়েঞ্চেছ বা সামাজিক জ্ঞান এই ছাবজেক্টছবোৰৰ ষ্টুডেণ্টছ মানে ছাত্ৰ ছাত্ৰীসকলে বেছিভাগ ডিগ্ৰীটো পঢ়া শুনা কৰে আৰু বেলেগ এই ইঞ্জিনিয়াৰিং বা যিহত ডাক্তৰী পঢ়িব খোজে সিহঁতে এনট্ৰেঞ্চ দিয়ে নীটৰ বা এনেকৈ জেইৰ ক'চিঙৰ কাৰণে ক'চিং কৰে সিহঁতে ড্ৰপ দিয়ে এক বছৰ সিহঁতৰ আৰু তাৰ পাছত সেই ক'চিংটো বা এনট্ৰেঞ্চটো দিয়াৰ পিছত যদি সিহঁতে যদি বিফল হয় তে তাৰপিছত আহি সিহঁতে ডিগ্ৰীটো কৰাৰ হেৰি চেষ্টা কৰে আৰু তাৰ আগতে মানে যদি চাব গ'লে এই সামাজিক জ্ঞান বা সামাজিক বিগ সামাজিক জ্ঞান শাখাৰ যিমানো ছাত্ৰ ছাত্ৰী আছে সিহঁতে বেছিভাগেই ডিগ্ৰীটো ডিগ্ৰীটো মানে ডিগ্ৰী পঢ়াটো নিজৰ হায়াৰ ছেকেণ্ডেৰী এগজামৰ পিছত ডিগ্ৰীৰ কাৰণে সিহঁতে নামভৰ্তি কৰে